মই আৰু মোৰ পৰিয়ালক লৈ বা মোৰ বন্ধু যিসকল আছে তেওঁলোকক লগত লৈও পিকনিক খাবলৈ যোৱা ঠাইবোৰ এনেকুৱা হ'ব লাগে যে যিবোৰ ঠাইত মই নহয় আৰু হাজাৰজনে সেই ঠাইখিনিলৈ যায় নিশ্চয় তাত প্ৰাকৃতিক বা কিবা ভৌতিক বা কিবা নহয় কিবা তাত ৰহস্য থাকে বা মানে গৈ ভাল লগা দেখি ভাল লগা প্ৰাকৃতিক মনোমোহা কিবা হ'ব লাগে মই শেহতীয়াকৈ মই এই বগামাটিত গৈছোঁ বগামাটি ঠাইখন মোৰ ইমানেই ভাল লাগিল ইমানেই ভাল লাগিল সূৰ্য অস্ত যোৱাৰ যিটো সময় পাহাৰৰ কাষেদি সূৰ্যটো অস্ত গৈছে তাৰ মানে হেঙুলীয়া পোহৰ সেই পানীত পৰিছে পানীবোৰ ঢৌ খেলি খেলি নাচিছে মানে কি এক মানে নান্দনিক দৃশ্য নহয় ভাবিব নোৱাৰোঁ মানে এই তেনেকুৱা তাতে মোৰ দৰে আৰু বহুত বন্ধু বান্ধৱ আছে বহুত বন্ধু বান্ধৱসকলে তাত উপভোগ কৰিছে ইমানেই ভাল লাগিছে আৰু সেই ঠাইখিনি মোৰ এইকাৰণেই ভাল লাগে মই নহয় মোৰ দৰে হাজাৰজনে তাত গৈ উপভোগ কৰিছে সেই ঠাইখিনি সেই সৌন্দৰ্য সেই মাদকতা সঁচাই মই পাহৰিব নোৱাৰোঁ আৰু আজৰি সময়খিনি মই উপভোগ কৰি মই এইকাৰণেই ভালপাওঁ যে মোৰ দিনটোৰ ব্যস্ততা বা মোৰ পৰিয়ালসকলৰ বা মোৰ বন্ধু বান্ধৱখিনিক বাদ দি পেলাই লৈ পেলাই যে আজৰি সময়খিনি মই তাত যাওঁ সেই সময়খিনিয়ে মোৰ জীৱনৰ যিমানবোৰ দুখ মনৰ যিমান অৱসাদ সকলো দূৰ কৰি পেলাই মই এটা মানে সুকীয়া এটা মানে মন পাওঁ আৰু তাৰপিছৰ দিনাখনৰপৰাই যেন মোৰ কাম কৰাৰ মানে উদ্যমটো আৰু অলপ বাঢ়িহে যোৱা যেন পাওঁ মই সেইকাৰণেই মোৰ বেছি ভাল লাগে আৰু পৰিয়াল লগ বন্ধু এইবোৰক লৈ পেলাইতো আৰু পিকনিক খাবলৈ যোৱা বা কোনোবা তেনেকুৱা ঠাইলৈ যোৱা সঁচাই বহুত বহুত বহুত ভাল লাগে যিটো মই ইমান কম সময়ত বা কম কথাৰে মই বুজাই ক'বই নোৱাৰিম সেইটো কওঁতা বা কৰোঁতাজনে সেই সময়ত বুজি পাব যে কিমান ভাল লাগে এনেকুৱা ঠাইত